মই ভ্ৰমণৰ বাবে অসমৰ প্ৰসিদ্ধ জিলা শিৱসাগৰত অৱস্থিত বিভিন্ন আহোমৰ কীৰ্তিচিহ্ন সমূহ ভ্ৰমণৰ বাবে গৈছিলোঁ শিৱসাগৰ জিলাত অৱস্থিত অসমৰ প্ৰাচীন এই কীৰ্তিচিহ্ন কীৰ্তিচিহ্ন যেনে শিৱদৌল ৰংঘৰ কাৰেংঘৰ জয়সাগৰ পুখুৰী জয়মতী কুঁৱৰীক শাস্তি দিয়া ঐতিহাসিক জেৰেঙা পথাৰ ইত্যাদিবোৰ ভ্ৰমণ কৰাৰ লগতে মোৰ গৃহ জিলা চৰাইদেউৰ চৰাইদেউৰ মৈদাম চৰাইদেউ জিলাত অৱস্থিত বাখৰ বেঙেনা গছজোপাৰ লগতে মোৰ নিচেই কাষৰীয়া হেৰিয়া অঞ্চল দিৰৈত অৱস্থিত বগৰী চাপৰি অঞ্চলটো মই বনভোজ বনভোজ কৰিবৰ বাবে সেই অঞ্চলটোলৈ গৈছিলোঁ আৰু এই অঞ্চলটো অঞ্চলকেইটা মোৰ এইকাৰণেই ভাল লাগে যে এই অঞ্চলটোৱে অঞ্চলকেইটাই পৌৰাণিক ইতিহা ঐতিহাসিক কীৰ্তিচিহ্নৰূপে কীৰ্তিচিহ্নসমূহ বৰ্তমানো সজীৱ অৱস্থাত আছে আৰু ই আমাক অতীতৰ বিষয়ে জনাত যথেষ্ট অনুপ্ৰাণিত কৰিছে অতীতৰ বোৰ অতীতৰ ৰজা মহাৰজাসকলৰ তেওঁলোকৰ তেওঁলোকৰ পৰম্পৰাবোৰ তেওঁলোকৰ ত্যাগ তথা তেওঁলোকৰ মহানতাবোৰ এই চিহ্নবিলাকে আমাক সোঁৱৰাই দিছে লগতে গুৱাহাটীত অৱস্থিত অসমৰ প্ৰাচীন শক্তিপীঠ কামাখ্যা মন্দিৰৰো মই কামাখ্যা মন্দিৰলৈও মই দৰ্শন কৰিবলৈ গৈছিলোঁ আৰু যিহেতু এই মন্দিৰটোৰ বিশেষত্ব হৈছে বিশেষত্ব হৈছে যে এই মন্দিৰটো কোঁচ ৰজা নৰনাৰায়নে নৰকাসুৰে কামৰূপ ৰজা নৰকাসুৰে এই মন্দিৰটো স্থাপন কৰিছিল যদিও পিছলৈ কোঁচ ৰজা নৰনাৰায়নে এই মন্দিৰটো পুনৰ স্থাপন কৰিছিল আৰু এই এই মন্দিৰটোৰ মন্দিৰটো মোৰ মোৰ বাবে এই কাৰণেই বিশ্বাসযোগ্য যে যিহেতু কোৱা হয় যে যে কোৱা হয় যে মহাদেৱে এবাৰ সতীৰ দেহটো লৈ সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড ঘূৰোঁতে ৰখাবলৈ যিহেতু কষ্ট হৈছিল সেই সময়ত তেওঁৰ অংশ সতীৰ অংশ ক্ষত বিক্ষতভাৱে এখন এখন ঠাইত পৰিছিল তাৰে ভিতৰত আমাৰ আমাৰ আমাৰ গৃহৰাজ্য কামৰূপ মহানগৰৰ অন্তৰ্গত এই নীলাচল পাহাৰত সতীৰ বৃহৎ অংশজুৰি যিহেতু আমাৰ ইয়াত পৰিছিল আৰু সেই হেম ভগৱানক চিন চিহ্ন থকা এই অঞ্চলটো আমাৰ আৰাধানাৰ বাবে আমাৰ ঐতিহ্য়ৰ বাবে আমাৰ বিশ্বাসৰ বাবে আমাৰ ধেৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ বিশ্বাসৰ এক অন্যতম গুৰুত্বপূৰ্ণ স্থান হ হোৱা হেতুকে এই অঞ্চলটো মোৰ অতিকৈ প্ৰিয়